মই অনলাইনত অনা চোলাটো পিন্ধি ভালেই লাগিছিল কিন্তু এতিয়া দেখিছোঁ ৰং গৈছে আৰু চিলাইবোৰ ফাটিব আৰম্ভ কৰিছে গতিকে চোলাটো মই ভাল বুলি কব নোৱাৰোঁ বেয়ায়েই